মহিলাসকলে নিজ ঘৰ চম্ভালা ল'ৰা ছোৱালী চম্ভালা বাহিৰেও নিজৰ ভাল লগা কামবোৰ কৰিব পাৰে তেনেকৈ চবেই চবৰে ভাল লগা বেলেগ বেলেগ এজনীয়ে যি ভাল পায় এতিয়া ধৰা মই কাপোৰ চিলাই ভালপাওঁ বা কেক বনাই ভালপাওঁ তেনেকৈ ধৰা অন্য মহিলাৰো তেনেকৈ ভাল লগা কাম থাকে কৰিব পাৰে আজিকালি ধৰা এটা কেক বনোৱা এযোৰ কাপোৰ চিলোৱা এযোৰ কাপোৰ চিলালোঁ যেনিবা কাপোৰযোৰ চিলালে তেতিয়া এঠাইত ল'লে ছশ টকা মই ল'লোঁ পাঁচশ টকা মই যদি এশ টকাও ৰেহাই হয় ধৰা মোৰ কাষ্টমাৰটোও বাঢ়িল আৰু ধৰা মোৰ উপাৰ্জনৰ পথটোও বাঢ়ি যায় তেনেকৈ কেক বনালে কেকৰ আজিকালি এটা কেক আনিবলৈ গ'লে ছশ টকা সাতশ টকা কমে নাপায়ে তুমি ধৰা কেকটো আনি এতিয়া মই বনাইছোঁ ঘৰতে মই যদি সেই কেকটো মোৰ ওচৰ চুবুৰীয়াকে বিকিছোঁ যেনিবা তাত মই ছশ টকাত ঠাইত পাঁচশ টকাই লৈছোঁ সেইটো এটা মোৰ উপাৰ্জন হৈছে কাৰণ কেলৈ মোৰ কাষ্টমাৰো বাঢ়িছে আৰু কাষ্টমাৰ বঢ়া মাত্ৰক এশ টকা ঠাইত আৰু এশ বেছি বাঢ়ি বঢ়িবহে এজন কাষ্টমাৰ বঢ়াৰ মাত্ৰক এনেকৈ সকলো মহিলাই উপাৰ্জন কৰিব পাৰে আজিকালি উপাৰ্জনৰ পথৰ কোনো হেৰি নাই যাৰ যি ইচ্ছা কৰিব পাৰে ধৰা আজিকালি এজনী কুকুৰা পুহিবলৈ কুকুৰা পুহিলা তুমি এজনী ঠাইত দহজনী আৰু আনি পেলাই পোহাচোন ধৰা তাৰ ডিমকেইটাও বিকিব পাৰিলা পোৱালিও হেৰি হয় এনেকৈ কৰোঁ বুলি ক'লে আজিকালি কোনো কামৰেই হেৰি নাই গৰু পোহা গৰু এজনী পোহা মাত্ৰকনো কি লোকচান ধৰা এতিয়া গৰুজনী পুহিলে এটা পোৱালি দিলে পোৱালিটোও ডাঙৰ কৰি বিকিব পৰা হয় ধৰা যিকণ গাখীৰ খীৰাই গাখীৰকণ পাওঁ সেই গাখীৰখিনিও ধৰা আমি বিকিব পাৰোঁ বিক্ৰী পেলাই কিবা এটা উপাৰ্জন হয় তেনেকৈ ছাগলী পুহিলেও উপাৰ্জন হয় কৰোঁ বুলি ক'লে বহুত কাম আছে আজিকালি এতিয়া নিজৰ সংস্থাপনৰ পথটো নিজেই বাছি ল'ব পাৰি আজিকালি কোনো কষ্ট নাই নহয় বোলে ধৰা বাৰীতে কিবা শাকঅকণ কৰিছোঁ অলপ কষ্ট হ'ব সেই শাককণ কৰাৰ পিছততো তোমাৰ ধৰা বিকিলা বিক্ৰী পেলাইতো তোমাৰ এটা উপাৰ্জন ন উপাৰ্জন কৰিবলৈ কোনো হেৰি নাথাকে কাম কৰিবলৈতো কোনো লাজ নাই নিজে নিজৰ উপাৰ্জনৰ পথটো বাচি ল'ব পাৰে আৰু আজিকালি কামৰ কোনো অভাৱ নাই আজিকালি মহিলাসকলে খালী নিজেই কৰিব লাগিব ধৰা তোমাৰ ঢেৰ কাম আছে এই কাপোৰ চিলোৱাই নহয় বা কেক বনোৱাই নহয় হাঁহ কুকুৰা পুহিব পাৰে ঘৰৰ বাৰীখনতে বোলে শাকঅকণ কৰি থওঁ সেইটোও কৰিব পাৰে তো আজিকালি খালী কষ্ট কৰিব লাগিব কষ্ট কৰিলে বহুত হ'ব তেনেকৈ ধৰা তুমি মই এতিয়া কেক বনাওঁ চিলাই কৰোঁ তেনেকৈ বাকী মহিলাসকলেও কৰিলেও তেনেকৈ তেওঁলোকৰ উপাৰ্জনৰ পথ হ'ব